আহিবলগীয়া প্ৰজন্মই আমাৰ সেই গৌৰৱময় ইতিহাস জনাতো খুবেই প্ৰয়োজন কিয়নো আমাৰ প্ৰজন্মই আহিবলগীয়া প্ৰজন্মই জানিব লাগিব যে বহুতো ঘাত প্ৰতিঘাত নেওচি আজিৰ এই সমাজ আজিৰ এই শান্তি আমি উপভোগ কৰি আছোঁ আজিৰ এই সমাজ ব্যৱস্থা আজিৰ এই অৰ্থনৈতিক ব্যৱস্থা আজিৰ এই ৰাজনৈতিক ব্যৱস্থা সময়ৰ লগত সলনি হৈছে সময়ৰ লগত সলনি হয় আজি আমি এই পৰ্যায় পাইছোঁ ইতিহাসৰ পাত লুটিয়াই চালে আমি গম পাওঁ যে অতীতত মানুহে কিমান কষ্ট কৰি আজিৰ এই পৰ্যায় আমি পাইছোঁ আমি যদি অসমৰ উদাহৰণ লওঁ অসমত পোন প্ৰথম আগতে আছিল ৰা ৰাজতন্ত্ৰ আমি যদি প্ৰখ্যাত প্ৰখ্যাত বংশ কিছুমানৰ নাম লওঁ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মন সেই সময়ৰ সেই সময়ৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল সেই সময়ত ৰাজনৈতিক ব্যৱস্থা কেনেকুৱা আছিল সেই সময়ত ৰজাৰ শাসন আছিল ৰজাই সমাজ এখন পৰিচালিত কৰিছিল ৰজাৰ সৈন্য বাহিনী আছিল সেই সৈন্য বাহিনীয়ে আন কোনো ৰাজ্যৰ লগত যুদ্ধ হ'লে সেই সৈন্য বাহিনীসমূহে যুদ্ধ কৰিছিল আজি যেনেকৈ আমি আৰ্মি আমি দেখা পাওঁ বা পুলিচ দেখা পাওঁ আগতে তেনেকুৱা নাছিল আগতে সৈন্য আছিল বেলেগ দেশৰ লগত যুদ্ধ কৰিবলগীয়া হ'লে যুদ্ধ কৰিছিল তাৰপিছত যদি আমি তেনেকে চাওঁ সেই ৰাজতন্ত্রৰ পিছত আমি অসম বুলি নহয় গোটেই ভাৰতবৰ্ষত প্ৰায়ভাগ ঠাইতে ৰাজতন্ত্ৰয়ে আছিল আৰু সময়ৰ লগত যেতিয়া আমাৰ ভাৰতবৰ্ষত ইউৰোপ ইউৰোপ দেশৰ পৰা মানুহ আহিছিল পৰটুগিজ পোনপ্ৰথম পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত আহিছিল বেপাৰ বাণিজ্য কৰিবলৈ তাৰপিছত লাহে লাহে বেলেগ বেলেগ ইউৰোপিয়ানছ আহি আমাৰ দেখত বেপাৰ বাণিজ্য কৰি তাৰপিছত যেতিয়া ইংৰাজসকল আমাৰ ভাৰতবৰ্ষত আহে সেই সময়তো আমাৰ গোটেই ভাৰতবৰ্ষত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ৰাজতন্ত্ৰ আছিল তেওঁলোকে পোনপ্ৰথমতে বেপাৰ বাণিজ্য কৰিছিল কিন্তু যেতিয়া তেওঁলোকে গম পালে যে ভাৰতবৰ্ষত যি যি দুৰ্বলতা আছে সেইবিলাকৰ তেওঁলোকে লাহে লাহে গম ল'বলৈ ধৰিলে তাৰপিছত তেওঁলোকে নিজে লাহে লাহে শাসন কৰিবলৈ আৰম্ভ কৰিছিল সময়ৰ লগত তেওঁলোকে শাসন অলপ অলপকৈ ঠাই নিজৰ হাতত কৰি কৰি এটা সময়ত গোটেই ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল যেতিয়া অসমত ওঠৰশ ছাব্বিছ চনত ইয়াণ্ডাবু সন্ধি হৈছিল তেতিয়া গোটেই অসমখন ইংৰাজ চৰকাৰে লৈ লৈছিল আৰু দুহেজাৰ চ'ৰি ওঠৰশ আঠাইছ চনত লোৱাৰ আছাম আৰু ওঠ ওঠৰশ পঁয়ত্ৰিছ ছয়ত্ৰিছ চনত আপাৰ আছাম নিজৰ হাত কৰি লৈছিল সেইখিনি সময়ত অসম অসম আছিল বেংগলৰ লগত প্ৰ'ভিঞ্চ বেংগলৰ লগত একেলগে ৰাখি তেনেদৰেই চৰকাৰে শাসন চলাই আছিল ব্ৰিটিছ চৰকাৰে শাসন চলাই আছিল তাৰপিছত লাহে লাহে যেতিয়া গোটেই ভাৰতবৰ্ষত ইণ্ডিপেণ্ডেন্স মানে স্বাধীনতাৰ বাবে আন্দোলন আৰম্ভ হ'ল আমাৰ অসমতো অসম ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমতো সেই স্বাধীনতাৰ বাবে আন্দোলন আৰম্ভ হৈছিল এটা সময় আছিল য'ত অসমখনক বংগদেখৰ লগত লগ লাগি বংগ দেশখনৰ এটা ভাগ আছিল বং ৱেষ্ট বেংগল উদি উৰিষ্যা আজিৰ ওড়িশা বিহাৰ এইখিনি গোটেইখিনি লগ লাগি এখন বেংগল আছিল আৰু ইফালে ইষ্ট বেংগল হিচাপে আজিৰ দিনত বাংলাদেশ আৰু অসমখনক লগ লাগি ইষ্ট ইষ্ট বেংগল বুলি নাম দিছিল তো সেই সময়ত যেতিয়া অসমত অসমীয়া ভাষাৰ ওপৰত বহুতো প্ৰভাৱ পৰিছিল আৰু প্ৰব্ৰজন হৈছিল বহুত মানুহ পূব পূব পাকিস্তান অৰ্থাৎ বাংলাদেশৰ পৰা অসমলৈ আহিছিল কাম বিচাৰি স্থান বিচাৰি তেতিয়া অসমৰ যিটো জনসংখ্যা সেইটো হঠাৎ বহুত বৃদ্ধি পাই গৈছিল আৰু আমাৰ ভাষা সংস্কৃতিৰ ওপৰত বিপদ আহি পৰিছিল তেতিয়া মানুহে বহুত আন্দোলন কৰিছিল আৰু স্বদেশী আন্দোলন সেইখিনি সময়ত আৰম্ভ হ'ল আৰু তেনেদৰে দুহেজাৰ ও চ'ৰি ঊনৈছশ এঘাৰ চনত এই বেংগল পাৰ্টিশ্যন বংগৰ বিভাজন চ ব্ৰিটিছ চৰকাৰে খাৰিছ কৰিছিল তাৰপিছত অসমখনক প্ৰ'ভিঞ্চিয়েল ষ্টেটাছ অসমখনক প্ৰভিঞ্চিয়েল ষ্টেটাছ দিছিল আৰু অসমখনক তেতিয়া ইষ্ট পাকিস্তানৰ পৰা গুচাই এনেই ৰাখিছিল আৰু অসমখনক তেতিয়া অসমত ইতিমধ্যে বহুতখিনি প্ৰব্ৰজন হৈছিল আৰু যাৰ ফলত অসমীয়া ভাষাৰ ওপৰত বহুতো বিপদ আহি পৰিছিল আৰু এইবিলাক ইতিহাসৰ কথা আজিৰ প্ৰজন্মই জনাটো এইকাৰণেই দ দৰকাৰী কিয়নো বৰ্তমান আমাৰ প্ৰজন্মই নিজৰ ভাষাটো ক'বলৈ লাজ কৰে তেওঁলোকে ইংৰাজী ভাষাটোত বেছি গুৰুত্ব দিয়ে কিন্তু তেওঁলোকে জনাটো বহুত প্ৰয়োজন যে সেই আজিৰ এই ভাষাটো আমাৰ আছে বাবে আমি নিজৰ পৰিচয় আমি অসমীয়া হিচাপে দিব পাৰিছোঁ আৰু এই ভাষাটো অসমত বৰ্তাই থাকাৰ বাবে এটা সময়ত আমাৰ অসমৰ মানুহে বহুতো কষ্ট বহুতো সহ্য কৰিবলগীয়া হৈছিল ভাষা আন্দোলনৰ কথা যদি আমি কওঁ তেতিয়াহ'লে সেই ভাষা আন্দোলন আন্দোলনৰ কাৰণে বা বা যিখিনি মানুহে আমাৰ সাহিত্য চ চহকী কৰিছিল সেইবিলাকৰ বাবেই আমি আচলতে আজি অসমীয়া ভাষাটো জীয়াই ৰাখিব পাৰিছোঁ আৰু আমি যদি স্বাধীনতা আন্দোলন বা এইখিনি কথা বাদ দি আৰু যদি আমি আৰু বহুত আগুৱাই যাওঁ তেতিয়াহ'লে আমি গম পাম যে আমাৰ ভাৰতবৰ্ষত যি ইতিহাস সেই ইতিহাস বহুত বেছি চহকী আমাৰ ভাৰতবৰ্ষৰ যদি আমি দক্ষিণ ফালে চাওঁ দক্ষিণ ফালতো বহুতো শক্তিশালী বংশই ৰাজত্ব কৰিছিল চোলা পাণ্ডিয়াছ চালুক্যাছ আছিল আৰু যদি আমি মহাৰাষ্ট্ৰৰ ফালে চাওঁ মহাৰাষ্ট্ৰত শিৱাজী আৰু তেনেকৈ আৰু বহুতো বহুতো ডাঙৰ ডাঙৰ বংশই ৰাজত্ব কৰিছিল আৰু এটা সময়ত যেতিয়া দিল্লীত দিল্লীত যেতিয়া মোগলসকলে ৰাজত্ব কৰিছিল সেইখিনি সময়তো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আন আন বহুতো সৰু সৰু সৰু সৰু বংশই ৰাজত্ব কৰি আহিছিল অসমৰ কথাকে যদি আমি চাওঁ অসমৰ গৌৰৱময় ইতিহাসৰ কথা আচলতে আমি অকল অসমতেই নহয় ভাৰতবৰ্ষত সকলোৱে জনাটো খুবেই প্ৰয়োজন কাৰণ কি ভাৰতবৰ্ষৰ আন আন ঠাইৰ বংশসমূহৰ কথা যেনেদৰে আমি কিতাপত পঢ়িব পাওঁ অসমৰ কথা আচলতে অসমৰ বাহিৰে বেলেগ কোনো ঠাইতে ইমান গম নাপায় কিন্তু এইবিলাক অসমৰ যদি বংশৰ কথা আহোম বংশ প্ৰায় ছশ বছৰ ৰাজত্ব কৰিছিল ইতিহাসৰ পাতত কোনো এটা বংশই ইমান বছৰ ৰাজত্ব কৰাৰ কথা উল্লেখ নাই কিন্তু অসমৰ ওঠৰশ ছাব্বিছ চনলৈকে কোনো বেলেগ কোনো বেলেগ বংশৰ ওঠৰশ ছাব্বিছ চনলৈকে অসমত বেলেগ কোনো বাহিৰা শক্তি আহি কিনে ৰাজত্ব কৰিব পৰা নাছিল অকল অসমত আহোম ৰা আহোম বংশ কৌচ ৰাজবংশী চুতীয়া চুতীয়া বংশ বা কছাৰী এইবিলাকৰ ৰাজত্ব আছিল আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলত তেনেদৰে সৰু সৰু বংশই ৰাজত্ব কৰিছিল কিন্তু ভা কিন্তু ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ মানুহে ইয়াৰ কথা ইমান গম নাপায় সেইকাৰণে আমি যদি এতিয়া নিজৰ প্ৰজন্মক এই এইবিলাক কথা ভালকৈ শিকাওঁ সেইবিলাকৰ কথা যদি আমি ভালকৈ বুজাওঁ তেতিয়াহ'লে তেওঁলোকে গৌৰৱেৰে নিজৰ ইতিহাসৰ কথা আন আন আন নিজৰ লগৰ বা আন আন ৰাজ্যৰ মানুহকো তেওঁলোকে ভৱিষ্যতে জনাব পাৰিব সেয়েহে মই ভাবোঁ যে আহিবলগীয়া প্ৰজন্মক ইতিহাসৰ জ্ঞান দিয়াটো খুবেই প্ৰয়োজন আৰু আৰু তেতিয়া আমি বুজি পাম যে আমি আচলতে যি যি আজি পৰ্যায়ত আছোঁ সেই পৰ্যায়ত আহিবৰ বাবে বহুত মানুহে বহুত খিনি ছেক্ৰিফাইচ কৰি পেলাই আচলতে আজি আমি আজিৰ পৰ্যায়টো পাইছোঁ যাৰ বাবে আমি তেওঁলোকক ধন্য হ'ব লাগে আৰু আজিৰ সমাজখন ভালদৰে চলাই নিব লাগে কাৰণ কি আমাৰ সেই সেই মহান মহান পুৰুষসকলৰ স্বাৰ্থ ত্যাগৰ বাবে আচলতে আজি আমি এই পৰ্যায়টো পাইছোঁ